হেল্ল' ক'ত আছ' মই আছোঁ ঘৰ মই বজাৰত আহিলোঁ হেৰি নহয় মামাৰ বিয়ালৈ কাপোৰ কিনিব লাগিছিল নহয় খবৰ কৰিছিলি নেকি অ' তাত মই ফোন কৰিছিলোঁ তাত মেখেলা চাদৰৰ কথা কৈছিলে কিন্তু মই ক'লোঁ তেওঁক যে হোৱাতছএপত ফটো পঠিয়াই দে কিন্তু গৈ পেলাই চালে ভাল হ'ব নেকি বজাৰৰ ওচৰতে ডাঙৰকৈ দোকানখন আছে যে তই চাই চাই দামবোৰ মানে তেওঁ ক'লে কিবা কিবি দহ হাজাৰ মানৰ পৰা পাটৰ কাপোৰ পায় বুলি হ'লেও এই ইমান দামৰ কাপোৰ ল'ম যিহেতু গৈ পেলাই চাই লওঁ হ'লে আমি নাই কৰা ডাঙৰ দোকান সেইখনে আছে কাপোৰৰ ভাল তাতেই সববোৰ পায় সেনেকৈ গৈ দিওঁ হ'লে কেতিয়া ফ্ৰি আছ' তই

দেওবাৰে ৰাতিপুৱাৰ ভাগত যাব লাগিব হ'ব মই দহটামানত তোক লৈ যাম ওলাই থাকিবি বাৰু হ'লে মই সুধি চাওঁ হ'লে আৰু ক'ত কি কেনেকুৱা ভাল কাপোৰ পায় প্ৰথমতে তাত গৈ লওঁ আৰু আৰু কি মা দেউতাই ল'ব লাগিব আগতে আগতে মামীলৈ লৈ ল তাৰপিছত মা দেউতালৈ ল'ম আৰু কিন্তু ডাঙৰ বজাৰটো সেটোহে সেইটোহে কৰিব লাগিব জোৰোণত কাপোৰ দিব লাগিব নহয় দামিখিনি বজাৰ আছে ইমান নাজানো মই মেখেলা চাদৰ কথা তেওঁক সুধোঁতে ক'লে আছে বহুত কালেকশ্যন আছে পাটৰ আছে নুনি পাটৰ নে কি আছে কটন কাপোৰত থকা বুলিও ক'লে অ' সুধিছিলোঁ মিচিং কিবা কিবি থকা বুলি ক'লে মিচিং বড়ো তেনেকুৱা সেইবোৰ পিছত হ'ব আৰু আগতে অ' অ' সুধি চাম হ'বদে হ'ব দে চানদে গৈ দিম আৰু সেইটো মামাই জানে আৰু কি দিয়ে ভাগিনক ভাগিনিক বাৰু দে হ'ব ওলাবি ৰবিবাৰে হ'ব বাই